আমাৰ ঘৰত যেতিয়া আমি সকলো লগৰবিলাকে লগ লাগি এদিন খানা খাব বিচাৰোঁ তেতিয়া আমি পাকঘৰতে সকলো একেলগে বহি লওঁ বহি লৈ আমি নানা ধৰণৰ কথা পাতোঁ কোনোবাই আমাৰ সকলো বন্ধুৱে আনি চবেই বেলেগ বেলেগ কাম কৰে কোনোবাই ব্যৱসায় কৰে কোনোবাই চাকৰি কৰে বহুত দিনৰ মূৰত আমি যিহেতু সকলো লগ হওঁ গতিকে আমি পাকঘৰতে বহি সকলোৱে ধৰক আমি সুধোঁ কোনোবাই ব্যৱসায় কৰি আছে তেওঁ ব্যৱসায় কেনে চলিছে বা তেওঁ ব্যৱসায়টো আগুৱাই নিবলৈ কি কেনেধৰণৰ কাম কৰিছে এইবিলাক কথা আলোচনা কৰোঁ তাৰ পিছত চাকৰি কৰাজনে তেওঁ চাকৰি কৰা অনুভৱ কেনেকুৱা হৈছে কি কৰিছে কেনেকৈ কি তেওঁ কামবিলাক কৰি কিমান সুখ পাইছে এইবিলাক কথা আলোচনা কৰোঁ এনেকৈ কাম কথা আলোচনা কৰি থাকোঁতেই মই গৈ পুটুকেনে গেছতে হওক বা জুইতে হওক চাহটোপা বহাই দিওঁ চাহটোপা বহাই দিয়া পাছত আমি সকলোৱে প্ৰথমতে চাহটো খায় লওঁ তাৰ পিছত আমাৰ খানা কাৰ্য্যসূচী আৰম্ভ কৰোঁ আমি আমাৰ খানা কাৰ্য্যসূচী আৰম্ভ কৰিলে এটা কাৰণেই ভাল লাগে সকলোৱে আমাক সহায় সহযোগিতা কৰে কোনোবাই ধৰক আপোনাৰ বাচন বৰ্তনবোৰে ধুব কোনোবাই আপোনাৰ আলু আলু পিঁয়াজে কাটিব কোনোবাই আমাৰ খানা খোৱাত খালী মেইন মানুহ এজনেই মাংস বনোৱা এওঁ হৈছে আমাৰ দেৱাঙ্গ দেবাঙ্গ মাংস মানে কি ক'ম আৰু সি বনোৱা মাংস টেষ্টেই বেলেগ সি কেনেকৈ বনাই সিহে জানে কিন্তু সি বনোৱা মাংস খাবা আৰু তাৰপাছত এনেকৈ কথা বতৰা পাতি সকলোৱে শাক পাচলি কুটি দিয়াই শাক পাচলি কুটি দিলে তাৰ সি দেবাঙ্গৰ কিন্তু এটা কথা আছে সি নিজে কেতিয়াও শাক পাচলি কুটি নলয় তাক কুটি দিব সকলো সাজু কৰি দিব লাগিব সি অকল বনাবহে কিন্তু বনাব সি বনোৱা মাংস খাবা আৰু এনেধৰণে আমি আৰু আমাৰ পাকঘৰত আমি যেতিয়া সকলো লগৰবিলাক লগ হ'ম এনে ধৰণে কথা বতৰা পাতি মষ্টি মষ্টাকে একেলগে সকলোৱে মিলি ভাত সাঁজ খাওঁ আৰু